আমাৰ সঁচাকৈ এতিয়া আমাৰ বৰ্তমান আমাৰ ঘৰত আছে শৌচাগাৰ আছে শৌচাগাৰ ন'হলেতো বহুতেই অসুবিধা এতিয়া আছেই অসুবিধা বেলেগ অসুবিধা তেনেকৈ নাই আৰু যেতিয়াই ৰাতি বিয়াল অসুবিধা হ'লেও কথা নাই ওচৰতে লেট্ৰিন যাব পাব পাৰোঁ কোনো বেলেগ অসুবিধা নাই তেনেকৈ